হেল্ল' পৱন দা হয়নে অঁ হেৰি আপোনাক কথা এটা ক'বলে আছে আপোনাৰ গাড়ীখন বৃহস্পতিবাৰে মাছখোৱালৈ আহিব পাৰিবনে আমাৰ ঘৰৰ মা দেউতা ভন্টী আৰু বেলেগ কোনোবা খুড়ীহঁত আহিব পাৰে আপুনি যদি বৃহস্পতি বাৰে আহিব পাৰে তেতিয়া হ'লে মোক জনাবচোন আমাৰ মাছখোৱালৈ আহিবলৈ আমাৰ ধেমাজিৰপৰা ঢকুৱা ৰোডত আহিলে ধেমাজি চাৰি আলিৰ পৰা আহি আমাৰ অলপ আগবাঢ়িব লাগিব ঢকুৱা ৰোডত আহি হৰি মন্দিৰটোৰ কাষেৰে আহি আমাৰ গাঁৱত সোমাবহি হ অঁ শিৱ মন্দিৰটোৰ কাষেৰে আহি হৰিমন্দিৰটোৰ হ'ব লাগিব অঁ আমাৰপৰা আপুনি সেই গাড়ীৰ ভাড়াটো কিমান ল'ব জনাবচোন